আমাৰ অঞ্চলত ভ্ৰমণৰ ক্ষেত্ৰত উন্নত কৰিব লগা আছে মই এবাৰ এফালে ওলাই গৈছিলোঁ যেতিয়া মই ঘৰৰ পৰা ওলাই গৈছোঁ সঠিক টাইমত এখন গাড়ী পাবলৈ অসুবিধা হৈছে গাড়ীবোৰ মানে নাই বুলি ক'ব লাগিব এখন পা হৈ যোৱাৰ পাছত দুঘণ্টা তিনি ঘণ্টা লাগে নেক্স গাড়ীখন আহিয়েই নাপায় সেইটো অলপ উন্নত হ'ব লাগে আৰু বাছ ৰেলসমূহত যদি মানে এইটো গাড়ী চাড়ীবোৰ সংখ্যা যদি বঢ়াই দিয়ে বা ৰেলসমূহ যদি মানে আগতকৈ অলপ বেছিকৈ যদি চলা ফুৰা কৰে তেতিয়া হ'লে মানে ভিৰো কম হ'ব আৰু বাছ চাছত ট্ৰেভেল কৰিলে চব জেগাতে মানে আৰু অলপ পঞ্চাছ ষাঠি কিলোমিটাৰমান যোৱাৰ পাছত চব নিৰ্দিষ্ট জেগাত এটা এটা এনেকৈ বাথৰুম থাকিব লাগে মহিলাসকলে যাতে মানে সেইবোৰ জেগাত ধুনীয়াকৈ হেৰি হ'ব পাৰে